আমাৰ অসমীয়া মাধ্যমত প্ৰচাৰ হোৱা বহুতো সংবাদ বিভেদ আছে তাত কিছুমান কোনো অৰ্থ নথকা ভুৱা বাতৰি প্ৰচাৰ কৰে সেই বাতৰিবিলাকেই মানুহক উত্তাল কৰি পেলায় আৰু গোটেই সমগ্ৰ মানুহবিলাকৰ ওপৰতে বিভেদ সৃষ্টি কৰে এই বিভেদে আমাৰ অসমীয়া সমাজত গোটেই মানুহকে এটা বেলেগ ৰূপত লৈ যায় আৰু সেই ৰূপতে গোটেই মানুহৰ গোটেই সম্ভেদ সৃষ্টি কৰে এই খাতিকে আমাৰ সমাজৰ পৰা কেতিয়াও এই দায়িত্বশীল কামবিলাকত কোনো একো সংস্থা নোহোৱা হয় সেইখাতিকে এই প্ৰচেষ্টাৰ পৰাই সকলো সংবাদ মাধ্যমে ভুৱা বাতৰি প্ৰচা কৰিব নালাগে